যেতিয়া আমি কিছুমান কাম কৰো ধৰ খেতি কৰিলে আমি বেলেগ কৃষকতচে অলপ বেছি খেতি ভাল হ'লে বিক্ৰী কৰি সেই পইচা উপাৰ্জন কৰি আমি ভাল কাম এটাত লগাব পাৰোঁ তাকে আমি সফল বুলি ভাবো তথাপিতো কিন্তু আমি মাছো মোৰ ফিচাৰীত মাছ এৰি দিওঁ য'ত সেই মাছেৰে আমি সকলো ধৰণৰ মাছ এৰি দি পুখুৰীত আমি লাভৱান হৈ এটা নতুন জীৱন আৰম্ভ কৰিব পাৰোঁ সেই সফল হোৱাৰ কাৰণ সেইলৈকে আমি সকলোবোৰ সকলোবোৰ কামেই আমি ভালদৰে কৰি সফল হোৱাৰ কাৰণ সফল ন'হলে এই দুনীয়াত একো কাম বেছি ভালকৈ নহয় সেয়ে আৰু